হাঁহ কুকুৰা বিভিন্ন প্ৰকাৰৰ আছে সেই হিচাপে হাঁহৰো প্ৰকাৰ বেলেগ বেলেগ আৰু কুকুৰাও প্ৰকাৰো বেলেগ বেলেগ হাঁহ যেনেধৰণে চীনাহাঁহ পাতিহাঁহ আৰু ৰাজহাঁহ তেনেধৰণে বিভিন্ন বিভিন্ন প্ৰকাৰৰ হাঁহ আছে কুকুৰাও ঠিক তেনেদৰে বইলাৰ কুকুৰা লোকেল কুকুৰা কইলাৰ আৰু বিভিন্ন ধৰণৰ কুকুৰা আছে হাঁহ হাঁহ কুকুৰাৰ প্ৰতিটো এটা বৈশিষ্ট্য আছে হাঁহে যেনেদৰে পানীত থাকি ডাঙৰ দীঘল হয় বা সোনকালে হয় কুকুৰাও তেনেদৰে মাটি মাটিতে থাকিয়ে সিহঁতি ডাঙৰ দীঘল হয় হাঁহ আৰু কুকুৰাৰ প্ৰতিটো প্ৰকাৰো বেলেগ বেলেগ হাঁহ হাঁহ কুকুৰাৰ মাংস যেনেদৰে বেলেগ বেলেগ সিহঁতৰ ইহঁতৰ সিহঁতৰ প্ৰয়োজনীয় মানুহৰ শৰীৰত প্ৰয়োজনীয়ও বেলেগ বেলেগ কিছুমান ক্ষেত্ৰত মানুহে হাঁহ বা কুকুৰাৰ খাদ্য হিচাপে খায় খালে বা শৰীৰৰ বাবে কিছুমান উপকাৰীও আছে কিছুমান উপকাৰীও গুণ আছে হাঁহ হাঁহৰ কিছুমান মাংস খালে কিছুমান বেমাৰৰ কাৰণে বেমাৰৰ কাৰণে দিগদাৰ তেনেদৰে কুকুৰা হেৰি কিছুমানৰ কাৰণে উপকাৰ হয় হাঁহ মাংস খালে কিছুমানৰ কাৰণে উপকাৰ হয় কিছুমানৰ কাৰণে অপকাৰ হয় উপকাৰ হিচাপে হাঁহ মাংস যোন যাৰ শৰীৰ শৰীৰত যেনিবা দুৰ্বল অনুভৱ হয় সিহঁতিও হাঁহ মাংস খালে একো নহয় যাৰ শৌচ প্ৰাস্ৰাৱৰ কিছুমান বেমাৰৰ কাৰণে হাঁহ মাংসও খাব নালাগে তেনেদৰে ব্ৰইলাৰ কুকুৰাৰ মাংসও ঠিক তেনেদৰেও উপকাৰ অপকাৰ হিচাপে থাকে চৰ্বিযুক্ত চৰ্বিযুক্ত কুকুৰা যেনেদৰে বইলাৰ ব্ৰইলাৰ মাংস খালে কিছুমানৰ শৰীৰত কিছুমান বেমাৰে দেখা দিব পাৰে বেমাৰ হিচাপে ফেটি লিভাৰ যেনেদৰে তাৰ পিছতেনে চৰ্বিযুক্ত শৰীৰত চৰ্বি বেছিকৈ বাঢ়ি আহে এনেকৈ ব্ৰইলাৰ মাংস যেনেকৈ কিছুমান মাংস এতিয়া লোকেল কুকুৰা কিছুমান শৰীৰৰ কাৰণে উপযোগী কাৰণ কিছুমান বেমাৰৰ কাৰণে শক্তি পাবৰ কাৰণে আমি লোকেল কুকুৰাৰ মাংস খাদ্য খাওঁ এই হিচাপে কুকুৰাৰ ক্ষেত্ৰত আৰু হাঁহ হাঁহ কুকুৰাৰ ক্ষেত্ৰত পৃথক পৃথক সিহঁতৰ পাৰ্থক্য হাঁহ মাংস যিদৰে যিখিনি যিখিনি উপকাৰ কৰে সেইদৰে কুকুৰা মাংসই সিমানখিনি উপকাৰ বা অপকাৰ কৰে সেইকাৰণে চাব গ'লে দুয়োটাৰ ক্ষেত্ৰত প্ৰত্যেকটো বস্তুৱে এটা যিমান উপকাৰ গুণ থাকে সিমানো অপকাৰো গুণ থাকে সেয়েহে মানুহে কুকুৰা বা হাঁহ নিজৰ শৰীৰ বা নিজৰ বেমাৰৰ ক্ষেত্ৰত চাইচিতিহে খাব লাগে হাঁহ আৰু কুকুৰাৰ যেনেদৰে বহুত পাৰ্থক্য হাঁহ যেনেকৈ হাঁহ যেনেদৰে হাঁহ যেনেদৰে পানীত থাকে বা সিহঁতৰ মাংস বা তাৰ তেজ খোৱাতোও বেলেগ বেলেগ কুকুৰাৰ মাংস খোৱাটো বেলেগ বেলেগ কিছুমান বেমাৰৰ কাৰণেতো মানুহে দুৰ্বল শৰীৰৰ কাৰণেতো মানুহে হাঁহ কুকুৰাৰ লোকেল কুকুৰা খায় সেইদৰে বইলাৰ বইলাৰ ক্ষেত্ৰত বা ব্ৰইলাৰৰ ক্ষেত্ৰত বা তেনেদৰে মানুহে মুখৰ তৃপ্তিৰ কাৰণেও খায় আৰু চীনাহাঁহ চীনাহাঁহ পাতিহাঁহ সেইটো ৰাজহাঁহ ৰাজহাঁহ ৰাজহাঁহো মানুহৰ কিছুমানে উপাৰ্জনৰ ক্ষেত্ৰতো পোহে ৰাজহাঁহ ৰাজহাঁহ আৰু কণীতো ডাঙৰ কিছুমানৰ কণী বিক্ৰী কৰিও মানুহে উপাৰ্জন কৰে ৰাজহাঁহৰ আকৌ হাঁহৰ বা কুকুৰাৰ কয়লাৰ ক্ষেত্ৰতো কয়লাৰ কিছুমানেতো কণীৰ কণীৰ কণীৰ ব্যৱসায়ৰ কাৰণেতো কয়লাৰ পোহে কিছুমানে অৱশ্যে মাংসও খায় সেইমতে কইলাৰো ভাগ বেলেগ বেলেগ আছে ব্ৰইলাৰো ভাগ বেলেগ বেলেগ আছে আৰু হাঁহৰতো ভাগ বেলেগ বেলেগ আছে থাকেই প্ৰতিটো প্ৰকাৰে ইয়াৰ বৈশিষ্ট্যও বিষয়ে বৈশিষ্ট্যও বেলেগ বেলেগ হাঁহৰ বৈশিষ্ট্যও বেলেগ বা কুকুৰাও কুকুৰাৰ ভাগ প্ৰতিটো ভাগৰো বৈশিষ্ট বেলেগ আৰু হাঁহৰ প্ৰতিটো ভাগৰেই বৈশিষ্ট্য বেলেগ কিন্তু হাঁহৰ হাঁহৰ প্ৰকাৰৰ যিকেইটা হাঁহ সেইকেইটা যিখিনি খাদ্য হাঁহ বুলি খায় প্ৰকাৰ হিচাপে গোটেইখিনি একেখিনি খাদ্যই খায় কুকুৰাৰ কুকুৰাৰ একেই কুকুৰাৰ কিছুমানে দানা কিনি আনি খুৱায় কিছুমানে ঘৰতে ব্যৱহাৰ কৰা ধান চাউলো ব্যৱহাৰ কৰি খুৱায় সৰু পোৱালি অৱস্থাটো অৱস্থাটো মানে সৰু সৰু দনা আনি খুৱায় এনেকৈ সিহঁতি ডাঙৰ হ'ব পাৰে কিন্তু হাঁহৰ ক্ষেত্ৰত হাঁহৰ ক্ষেত্ৰততো হাঁহৰ মাংস যাৰ প্ৰেচাৰ হাই সিহঁতি হাঁহ মাংস বেছিকৈ খাব নোৱাৰে অপাৰ কিন্তু যাৰ দুৰ্বল ল' প্ৰেছাৰ ইহঁতি হাঁহ মাংস খাবৰ কাৰণে প্ৰেচাৰ সঠিককৈ ৰাখিব কাৰণে ইহঁতি সেইবোৰ মাংস খোৱাৰ দৰকাৰ হাঁহ আৰু কুকুৰাৰ প্ৰকাৰবোৰ চাই আমি বিভিন্ন ভাগ ভাগকৈ একেলগতে পুহিব পৰা নাযায় প্ৰকাৰো যেনেদৰে সেনেকৈ পোহাও বেলেগ বেলেগ আছে ইহঁতেৰ দেখাও চব বেলেগ বেলেগ ইহঁতৰ বইলাৰ কুকুৰা যেনেকুৱা ঠিক তেনেদৰে কয়লাৰ অমিল কয়লাৰ যেনেকুৱা কুকুৰা দেখাত তেনেদৰে লোকেল কুকুৰাও অমিল বহুতো দেখাতো বহুতো পাৰ্থক্য থাকে ঠিক সেইদৰে হাঁহো হাঁহো চীনাহাঁহো দেখিবলৈ বেলেগ পাতিহাঁহো দেখিবলৈ বেলেগ ৰাজহাঁহ বেলেগ আৰু বিভিন্ন প্ৰজাতিৰ আজিকালি হাঁহ আছে য'ত মানুহে পুঁহেই বিভিন্ন ধৰণৰ ব্যৱসায় কৰে হাঁহ হাঁহ কিছুমান হাঁহেতো তুঁহগুৰি ভাত দিয়া হয়ে কিছুমানক দানা দিয়া হয় ইহঁতি দানা খায়েই ডাঙৰ দীঘল হয় ইহঁতৰ ইহঁতৰ পায়খানাৰ গোও মানুহৰ বাবে প্ৰয়োজনীয় ইটো মানুহৰ বাবে সাৰৰ হিচাপে প্ৰয়োজন কৰি লয় প্ৰয়োজনত ব্যৱহাৰ কৰে হাঁহ আৰু কুকুৰাৰ একেলগতে একেটা গঁৰালতে পুহিব পাৰি যিটো কিন্তু হাঁহ আৰু কুকুৰা পুহিবৰ কাৰণে গঁৰালবোৰ সদায় চাফা কৰিব লাগিব চফা কৰিলেহে ভালদৰে ঘৰ ভালদৰে ঘৰ গঁৰালটো ভালদৰে হ'ব লাগিব বতাহ মাৰিব নাগিব যাতে কিছুমান সময়ত বতাহ পাব নালাগিব ঠাণ্ডাকালি বতাহ নাপাব লাগিব সেনেকুৱাকৈ থাকিব লাগিব কুকুৰা আৰু হাঁহ পুহি মানুহে বহুতখিনি উন্নতি হয় মানুহৰ বিশেষকৈ মহিলাসকলে হাঁহ কুকুৰা পুহিয়ে নিজৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ পূৰণ কৰিবলৈ পূৰণ কৰি লয় এই কিছুমানে ব্যৱসায় হিচাপেতো ল'বলৈ হ'লে মানুহে ডাঙৰকৈ গঁৰাল বান্ধি ব্যৱসায় হিচাপত মানে পাইকাৰী হিচাপত বা হ'লচেলাৰ হিচাপত ব্যৱহাৰ কৰে কিছুমানে ভাগে ভাগে ভাগ ভাগকৈ ব্যৱহাৰ কৰে